অ এইটো বিকাশ দাস হয় নেকি অ মানে মই মই গুৱাহাটীৰ পৰা ক'লোঁ ও মানে মোৰ মৰিগাঁও যাব লগা হৈছিল আপোনাৰ নাম্বাৰটো মানে মই এখন গাড়ীৰ পৰা ল'লোঁ হয় হয় আপোনাৰ গাড়ী লাগিছিল মানে ভাড়াবিলাক বা কেনেকৈ লয় বাকী তাত মৰিগাঁৱত চাব লগা জেগাবিলাক চাব লাগিছিল আৰু

হয় হয় হয় অ সেইকাৰণেতো আপোনাৰ ভাড়াবিলাক বা কেনেকৈ হয়তো হয় হয় কেনেকুৱা গাড়ী আছে আপোনাৰ

হয় হয় হয় হয় মানে মোৰ কি হয় মানে দিনত দিনত যদি আৰু চোৱা নহয় গোটেইখিনি হয়তো ৰাতি থাকিব লাগিব পাৰে বা দুদিনৰ কাৰণেও লাগিব পাৰে সেইটো আপোনাৰ হ'ব বাৰু আপুনি ভাড়াটো কেনেকৈ বা ব'লেৰোখনৰে কওক আমি ঘৰৰ মানুহ যামতো

অ আপুনি যদি গুৱাহাটীলৈকে আহিব পাৰে আহি যাওক নহ'লে আৰু হ'ব একো নাই ভাড়াটো আপুনি কওক কিমানকৈ লয় বা কি কথা সেইটো ক'লে হ'ল ওম ওম

অ চাৰে পাঁচ হাজাৰ আৰু যদি আৰু যদি দুদিনমান থকা হয় ও ও ও ওম

ওম হ'ব দিয়ক তেনেহ'লে ঠিক আছে বাৰু ঠিক আছে দিয়ক অ অ হ'ব দিয়ক